হেল্ল' হয় কওকচোন অ ধান খেতি আপুনি মা দ' মাটিত নে বাম মাটি মাটিত কৰিবলৈ লৈছে অ মাটিটো ভালকৈ চহাই লৈছে অ মা মাটিতো আপুনি ভালকৈ চহাই ল'ব ভালকৈ চহাই জাবৰ জোথৰ আঁতৰাই ধুনীয়াকেনে তাত আপুনি সাৰ মাৰিব লাগিব ইউৰিয়া ডিএচই পটাছ গোটেইকেইটা মিক্স কৰি মাৰিব লাগিব তাৰ পাছত আপুনি মাটি ৰোৱাৰ পাছত অ অলপ অলপ ধানৰ থোক মেলাৰ পাছত আপুনি এটা দৰৱ মাৰিব লাগিব পোক পতংগৰ কাৰণে বুলি এটা দৰৱ আছে সেই দৰৱটো মাৰিব লাগিব আপুনি মৰাৰ পাছত চাব আপোনাৰ ভাল ফল পাব